দাদা মই আপোনাৰ কেবটো যে বুক কৰিছিলোঁ সেইটো আপুনি কেঞ্চেল কৰি দিয়ক মই বে মই বেলেগ ম'বাইলেদি বেলেগ এখন কেব বুক কৰিছোঁ কাৰণ মোৰ বহুত পলম হ'ল আপুনি আহি পোৱা নাই সেই গতিকে আপোনাৰ হেৰিটো কঞ্চে কেঞ্চেল কৰি দিয়ক অৰ্ডাৰটো কেঞ্চেল কৰি দিয়ক